ইমানো ইজি নহয় মই মানে দুজনী হাঁহ কিনি আনিলোঁ হাঁহ দুজনী আনি কেইটামান দিন দুমাহমান পুহিলোঁ পুহি যেতিয়া মাইকী হাঁহজনীয়ে কণী দিলে কণী দিয়াৰ পিছত আমি উমনি দিলোঁ উমনি দিয়াৰ পিছত আমাৰ আঠাইছ দিনৰ মূৰত পোৱালি দিলে পোৱালিয়ে আমাৰ ফুটাই সেই পোৱালি ডাঙৰ কৰি আমি আকৌ ডাঙৰ কৰি ললোঁ ডাঙৰ কৰি লৈ দুটা হাঁহৰপৰা আমাৰ বেছি হ'ল পোৱালি জগাই ধৰক আমি দহ দহটা কণী আমি পোৱালী দিলোঁ দহটা কণীৰ আমাৰ দুটা বেয়া হ'ল আমাৰ আঠটাই ওলাল পোৱালি সেই আঠটা পোৱালীৰ আমাৰ ডাঙৰ হোৱাৰ পিছত আমি বহু ধৰণৰ আমি এনেকুৱা ধৰক কলাখাৰ খুৱাওঁ যেতিয়া কিবা এটা বেমাৰ আজাৰ হয় বতাহত আহে জ্বৰ বা মূৰটো কিবা হয় নাকেৰে পানী ওলাই তেতিয়া আমি পোৱালিবিলাকক আমি অকণমান খুদ চাউলেৰে আমি তাতেই অকণমান খাৰ ধালি দি তেনেকৈ খুৱাঁও আকৌ নহৰু পিঁয়াজ তেনেকুৱাকৈ বটি খুৱাই দিলে আমাৰ পোৱালীকেইজনী ভাল হয় তাৰপিছত যেতিয়া অকণমান ডাঙাৰ হ'ব ডাঙৰ হোৱাৰ লগে লগে আমি তাহাঁতক ভাত দিওঁ ভাত ভাতৰ লগত কিছুমান এনেকুৱা গোটা বস্তু খাব বিচাৰে তেতিয়া আমি চয়াবিন বা কিবা এনেকুৱা ধৰণৰ বস্তু দিওঁ আকৌ তাহাঁতেই যেতিয়া পোৱালী দিব পোৱালী দিয়াৰ পিছত আমি আকৌ উমনি দিয়াৰ পিছত আমাৰ যেতিয়া বেছি হৈ যাব আমি বজাৰত তেতিয়া আমি তিনিশ বা চাৰিশ এনেকুৱা ধৰণৰ যিমানখিনি ডাঙৰ হয় আৰু এক কেজি ডেৰ কেজি সিমানখিনিৰ ওপৰত আমি ভিত্তি কৰি আমি তিনিশ চাৰিশ ইমান টকাত আমি বিক্ৰী কৰোঁ বজাৰত বজাৰত বিক্ৰী কৰিলে আমাৰ বহুখিনি লাভ হয় তাৰপৰা আকৌ সেই মূলধনেৰে আমি আকৌ হাঁহ পোৱালি কিনি আনোঁ হাঁহ কিনি আনোঁ ডাঙৰ ডাঙৰ হাঁহ কিনি আনোঁ ডাঙৰ হাঁহ কিনি আনি আকৌ আমি তেনেকৈ হেৰি কৰি গঁৰাল বনাই ডাঙৰ গঁৰাল বনাই পুখুৰীৰ ওপৰত ডাঙৰ গঁৰাল বনাই সেই গঁৰালত আমি হাঁহ হাঁহ বান্ধো হাঁহক যিখিনি আমি আধাৰ দিওঁ সেই আধাৰখিনি আমাৰ পুখুৰীত সিহঁতে হাঁহে হাগিলে আমাৰ পুখুৰীত পৰে পুখুৰীত সেইবিলাক মাছে খাই মাছো ডাঙৰ হয় গতিকে মাছবিলাকে যেতিয়া ডাঙৰ হয় তেতিয়া মাছৰ পৰাও আমাৰ প্ৰফিট হৈ যায় আমি সদায় হাঁহ যেতিয়া আমাৰ বেছি হৈ যায় হাঁহ আমাৰ যেতিয়া বেছি হৈ যায় তেতিয়া আমাৰ কণীও বেছি হৈ যায় কণী আমি আধা যদি উমনি দিব পাৰোঁ আধা আমি বিক্ৰী কৰি দিব পাৰোঁ আৰু আজিৰ বৈজ্ঞানিক যুগত আজিকালি এনেকুৱা ধৰণৰ পদ্ধতি ওলাইছে যিটো নেকি আমি হাঁহৰ কণী বা মুৰ্গীৰ কণী এনেকুৱা আমি মেচিনত দিয়ো আমি বহু ধৰণৰ বহুত কণী তাৰমানে একেলগে আমি পোৱালি ফুটাব পাৰোঁ এনেকুৱা ধৰণৰ আমাৰ সুবিধা ওলাইছে আজিকালি আধুনিক যুগত এতিয়া আমি ঘৰত যি হিচাপে ৰাখিছোঁ গঁৰালত হাঁহ গধূলি হ'লে আমি ধুনীয়াকে চপাই মেলি আনি আধাৰ চাধাৰ দি তাক খুৱাই লুৱাই আমি ঠিক টাইমত আমি বান্ধি থৈ দিওঁ ৰাতি হ'লে ৰাতিপুৱা সোনকালে এৰি দিওঁ ক'ত কি হৈ থাকে বেমাৰ আজাৰ আমি গোটেইখিনি চাওঁ যদি ক'ৰবাত চকুত কিবা আঘাত পাইছে আমি তাতো আমি দৰব দিওঁ বা জ্বৰ চৰ কিবা যদি হোৱা দেখিছোঁ তেতিয়াহ'লে আমি নিশ্চয় আমি ভেটেনেৰীত গৈ আমি কিবা এটা মেডিচিন আনি এনেই যি মেডিচিন দিয়ে তেখেতসকলে সেই হিচাপে আমি মেডিচিন আনি মেডিচিন খুৱাই আমি হাঁহ পোৱালিকিটাক ভাল কৰোঁ হাঁহক ভাল কৰোঁ কৰি আমি আকৌ অনুক্ৰমে আমাৰ হাঁহৰ হেৰিটো বাঢ়ি গৈ থাকে বৃদ্ধি হৈ থাকে আমাৰ হাঁহৰ গতিকে বৈজ্ঞানিক পদ্ধতিৰে আজিকালি কণী বেছি কৰি আমি একেলগে মেচিনত পোৱালী ফুটাও আজিকালি ঘৰত উমনি দিব নালাগে আমি আগতে ঘৰত উমনি দিছিলোঁ যে আমি আঠাইছ দিন বা ঊনত্ৰিছ দিনৰ ভিতৰত পোৱালী ফুটাইছিলোঁ এতিয়া হাঁহক তাৰমানে আমি তেনেকৈ উমনি নিদিওঁ আমি মেচিনতে আমি কণী ফুটাও এইখিনিয়ে আৰু